মোৰ প্ৰিয় শিল্পী বুলি ক'বলৈ গ'লে মই জুবিন দাৰ বিষয়ে ক'ম তেওঁ অসমীয়া যিখিনি গান গাই গৈছে ভক্তিমূলক গীতেই হওক নিজৰ মা দেউতাক লৈ গান গাইছে সকলোবোৰ গীতেই সঁচাকৈ ভাল লাগে শুনি তেওঁৰ গীতবোৰ মই নিজেও গাবলৈ চেষ্টা কৰোঁ আৰু তেওঁ মানুহকো বহুত মৰম কৰে সহায় কৰে সকলোকে সঁহাৰি দি যায় আমাৰ অসমৰ এজন গায়ক হৈ তেওঁ বলীউডতো গান গাবলৈ সুবিধাকণ পাইছে তেওঁ বাহিৰৰ দেশত গৈ গান নাগাই নিজৰ অসমখনৰ হকে অসমীয়া গীতেই গাই গৈছে এই বিষয়তো তেওঁক বহুত মই ভাল পাওঁ